মই বিশালৰ পৰা এটা বেগ আনিছিলোঁ খুব কম দামত যথেষ্ট ভাল কোৱালিটিৰ হয় যদিও কম আছিল ব্যৱহাৰ কৰিও ভাল পাইছোঁ ল'ৰাটোৱেও ভাল পাইছে